হেল্ল' অঁ ভাল আপোনাৰ ভাল

অঁ কওক অঁ ফুৰিবলৈ ওলাইছিলোঁ অঁ অঁ ঠিক আছে মইয়ো যাম তেতয়াহ'লে অঁ যাম যাম ভালেই পাইছোঁ অঁ অঁ অঁ অঁ অঁ ভালে হ'ব দুগৰাকী হ'লে ভাল লাগিব

অঁ ওলাম ভাল লাগিব অঁ ঠিক আছে হ'ব অঁ ৰাখক